অ' হেল্ল' অ' বাইদেউ মই আহিছোঁ অ' এই দেৰি হ'ল অকণমান আৰু দহ মিনিট এই বজাৰত ইমান ভিৰ আৰু এই বস্তুবিলাক আজিকালি দেখুন বহুত দাম আপুনি যিকেইটা পইচা দি পঠাইছিলে মোৰ নাটিলেই চব্জি গোটেইখিনি অ' মিলাই মেলি মানে এই আপোনাৰ এই সৰু মাছটো যিটো দাম নহয় মই মানে সেই এক পোৱা মান লৈ আহিছোঁ বেছি আনা নাই আৰু আজি

অ' বাইদেউ টেঙাটো টেঙা কি দি বনাম ঔটেঙা দি বনাম নেকি

অ' ঔটেঙা ঢেকীয়া লগত মিলিব জানো ঔটেঙা ঔটেঙাটো দি লৈ পেলাই ভাল হ'ব নেকি থেতালি পেলাই যে দি পেলাই বনায় যে সেই এনেকৈ মই নতুন ৰেচিপি এটা মই শিকি আহিছোঁ তাৰমানে অ' সেইটো বনাম বুলি ভাবিছোঁ আৰু সৰু মাছ দি পেলাই তেনেকৈ বনাম আৰু আৰু ঢেকীয়া ভাজি যদি আপোনালোকে খাব বিচাৰে অ' ঢেকীয়া ভাজিও খাম বুলি ভাবিছে নেকি আপোনালোকে আজি অ' হয় হয় অ' আচ্ছা আচ্ছা আচ্ছা

আচ্ছা কে কাচকলখিনি কেনেকৈ আগতে সিজাই ল'ব লাগিব নেকি অ' সিজাই লৈ পেলাই অ' তাৰপিছত

অ' নাই মই মই ভাবিছিলোঁ বাইদেউ এবাৰ আজি মানে এই কাচকলখিনি হেৰি কৰিম এই সিজাই লৈ পেলাই বাকলিখিনি গোচাই এনেকৈ পিটিকি দিম পিটিকি অকণমান মিঠাতেল দি পেলাই নিমখ চিমখ দি পেলাই বনাই দিম বুলি ভাবিছিলোঁ অ' সেইটোকে বনাম নেকি আৰু ভাতকেইটা বাৰু বহাই দিম আৰু সোনকালে জহা চাউলকে বহাম নেকি আজি

অ' আজি জহা চাউলকে বহাই দিম নেকি অ' পেটত নতুন নহয় পুৰণা আচ্ছা অ' নতুন জহা চাউলটো পেটত ধৰিব পাৰে হয় হয় এই উখোৱা চাউলখিনিকে বহাই দিওঁ এই কে আৰ টি এই চাউল চাউলটো যে আছে অ' অ' আৰু ভাতৰ মাৰটো চাকি দিম নেকি মানে দাদাৰ আকৌ ছুগাৰো আছে নহয় ন দাদাৰ ছুগাৰ আছেটো অ' অ' সেইকাৰণে মানে মই ভাবিছো এই হেৰিটো মাৰ চাকি দিম আৰু সেইটোকে খোৱাই দিলে ভাল হ'ব ন বাৰু আৰু অ' আৰু বজাৰৰ পৰা জলকীয়া চলকীয়াবিলাক মই আনা নাই কিন্তু আজি কালিৰ জলকীয়া ভোটজলকীয়া আছিল যে অ' আচ্ছা দাদাৰ হাগনি হৈ আছে বুলি মই গম নাপাও নহয় আকৌ ঠিকে আছে তেতিয়াহ'লে হ'ব হ'ব ন অ' অ' অ' বনাম বনাম কেইটা কেইটা বজাত খাব আজি ভাত অ' এতিয়া চাৰে সাতটা বাজিছেহে হৈ যাব তেতিয়ালৈকে নটালৈকে মই বনাই দিম অ' হ'ব হ'ব হ'ব আৰু নিমখ কমাই দিব লাগিব নেকি অ' নিমখটো মানে মই এনে কেতিয়াবা অলপ বেছি হৈ যায়টো মানে সদায় কৈ থাকে যে আপোনালোকে মানে মই পাহৰিয়ে যাওঁ মই মানে নিমখটো আৰু তেলো কমাই দিব কৈছে নেকি আপুনি অ' অ' মিঠাতেল দিম নে এই আপোনাৰ এই কি এই যে হেৰি তেলটো অলিভ অইলটো অ' অ' সেইটো আনি অ' অ' সেইটো আছে অলপ ন যোৱা মাহত আনি থোৱাটো অলপ আছে নেকি চাই ল'ব লাগিব সেইখিনি অ' হ'ব অ' হ'ব হ'ব হ'ব হ'ব বাইদেউ অ' হ'ব

থেংক ইউ নকয় নহয় মালিকনীক কিয়